মই দুপৰীয়া সাধাৰণতে পাতল আহাৰ বনাওঁ কাৰণ ৰাতিপুৱাই ল'ৰাটো ওলাই গুচি যায় স্কুললৈ ব্ৰেকফাষ্ট কৰিয়েই গুচি যায় তাক ৰাতিপুৱাই বইল ভাত কেইটামান ভাততে আলু আৰু কণী দি বইল ভাত কেইটামান খুৱাই পঠিয়াই দিওঁ মানুহজনেও ৰাতিপুৱা সময়ত বইল ভাতকেইটা খায়েই ভাল পায় মাক ৰাতিপুৱা সময়ত গাখীৰ বা কিবা এটা জলপানৰ নিচিনাকৈ দি থৈ ময়ো সেই ৰাতিপুৱা সাধাৰণতে কৰ্ণফ্লেক্স বা কিবা এটা খাই দিনটোৰ কামখিনি আৰম্ভ কৰোঁ ঘৰ চাফাৰ পৰা কৰি লৈ দি সব কৰোঁ দিনটো বহুত কাম থাকে ঘৰ চাফা কৰা কাপোৰ ধোৱা যিহেতো কাম কৰা মানুহ নাই বহুতো কাম কৰিব লগা হয় আৰু দুপৰীয়া ভাতসাঁজ খাবলৈ ঘৰত মানুহ নাথাকে ল'ৰা স্কুলৰ পৰা আহি আবেলি পায়হি অকল ঘৰত মা আৰু মই থাকোঁ মানুহজনো নাথাকে তেওঁ ৰাতিপুৱা খাই বৈ ওলাই গুচি যায় আবেলি সময়ত ঘৰত আহে কোনোবা এদিন দুপৰীয়া ভাতকেইটা খাবৰ কাৰণে আহে কোনোবা এদিন নাহে অকলে ভাত খাই ভাল নালাগে সেই গতিকে সাধাৰণতে দুপৰীয়া সদায় পাতল আহাৰেই বনাওঁ ল'ৰাটো স্কুলৰ পৰা অহাৰ পিছত তাক লৰালৰিকে ভাত কেইটামান খাবলৈ দি আকৌ টিউশ্যনলৈ পঠিয়াই দিওঁ বা লৈ যাবও লাগে কেতিয়াবা নিজে সদায় মানুহজন নাথাকে সেইটো সময়ত তেওঁ আহি পোৱা দেৰি হয় কেতিয়াবা সোনকালে পালেহি লৈ যায় কেতিয়াবা দেৰিকৈ পালেহি ময়ে লৈ যাওঁ আৰু ৰাতিৰ ভাতকেইটা সদায় ভালকে খোৱা হয় কাৰণ ঘৰত অকল আমি চাৰিটা মানুহ চাৰিটায়ে থাকোঁ ৰাতি তেওঁ ভালকে ভাত অকলে ভাতকেইটা ৰান্ধিবলৈ খাই ভাল নালাগে গোটেইকেইটা থাকিলে ভাল লাগে ৰাতিও ৰাতিও ৰাতি ভাতকেইটা সদায় মাছ মাংস যিয়ে নবনাওঁ কেতিয়াবা দুইবিধেই বনাওঁ কেতিয়াবা এবিধ বনাওঁ কিন্তু ভালকৈ বনাওঁ কিন্তু দুপৰীয়া ভাতকেইটা সদায় থুলমূলকে থোৱা হয় ৰাতি ভাতকেইটা ভালকৈ বনাওঁ সবে একেলগতে ভালকৈ ভাতকেইটা খাই বৈ খায়ো ভাল লাগে